মই যদি বেছি দিনৰ কাৰণে ঘৰৰ বাহিৰলৈ যাওঁ তেতিয়াহ'লে সেই গছ গছনিবোৰ মায়ে আপডাল কৰে দেউতায়ে কৰে নিয়মিত পানী দিয়ে ভালদৰে ৰাখে গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰ দিয়ে মা দেউতায়ে মই নথকা সময়খিনিত তেওঁলোকেই এই গছ কেইডাল আপডাল কৰে